আমাৰ ৰাজ্যখন বিশেষকৈ অসম অসমৰ মাতৃভাষা হৈছে অসমীয়া আৰু ইয়াক মাই মেইন লেংগ্যুৱেজ হিচাপে ব্যৱহাৰ কৰা হৈছে আমাৰ শিক্ষা ব্যৱস্থাত অসমীয়া ভাষাই বেছি প্ৰাধান্য লাভ কৰিছে যদিও ইয়াত আমাৰ অসমত এতিয়া বিশেষকৈ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ যিটো প্ৰভাৱ পৰিছে তাৰ বাবে আমাৰ অসমীয়া ভাষাটো যেন ক'ৰবাত মুখ ঠেকেচা খাইছে তেনেকুৱা যেন অনুভৱ হয় কিন্তু তাৰ বাবে আমাৰ চৰকাৰী মাধ্যমৰ বিদ্যালয়সমূহত বা অসমীয়া মাধ্যমত যিমান বিদ্যালয় আছে সেইবিলাক বিদ্যালয় যাতে আমাৰ অসমীয়া ভাষাটোক গুৰুত্ব দিয়ে আৰু আমাৰ অসমীয়া ভাষাক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ প্ৰয়াস কৰে সেইটোৱে আমাৰ আমি ভাবোঁ আমি সেয়া আশা কৰোঁ চৰকাৰী বিদ্যালয়সমূহত বিশেষকৈ অসমীয়া ভাষাই প্ৰাধান্য লাভ কৰিছে যদিও আমাৰ বিভিন্ন মাতৃভাষাৰ যিবিলাক শিশুৱে আমাৰ বিদ্যালয়বিলাকত বা শিক্ষা ব্যৱস্থাত শিক্ষা গ্ৰহণ কৰি আহিছে সেইবিলাকে অলপ বাধাৰ সৃষ্টি কৰিছে কিন্তু তা তাৰ বাবে আমি শিক্ষকসকল বা সমাজৰ যিবিলাক আমি গণ্যমান্য ব্যক্তি বা আমাৰ শিক্ষা ব্যৱস্থাৰ এড্যুকেশ্যন ডিপাৰ্টমেণ্টৰ যিসকল কৰ্তৃপক্ষ তেওঁলোকে আমাৰ অসমীয়া ভাষাটোক আগুৱাই নিয়াৰ ক্ষেত্ৰত সক্ৰিয় পদক্ষেপ ল'ব বুলি আশা ৰাখিছোঁ